হেল্ল' এইটো শান্তি ৰেষ্টুৰেণ্টত লাগিছেনে বাৰু অঁ মই বীথিকাই কৈছিলো তিনিচুকীয়া কলেজ গাৰ্লছ হোষ্টেলৰ পৰা যোৱাকালি আপোনাৰ মানে ৰেষ্টুৰেণ্টত মই গৈ আহিছো তাতে বহুত ভাল লাগিল আপোনালোকৰ ৰেষ্টুৰেণ্টত খাই বহুত টেষ্টি টেষ্টি খানা সেইকাৰণে মই ফিডবেকো দিছো একচুৱেলি মই মোৰ মা দেউতা আৰু ভণ্টিৰ লগত গৈছিলো ভাল লাগিলে তাৰপিছত মই আপোনালোকৰ মানে ৰেষ্টুৰেণ্টত অৰ্ডাৰ দি থৈছো পাঁচটা তাৰপিছত তাৰ ভিতৰত মোৰ তিনিটাৰহে প্ৰয়োজন হৈছে ত' সেইকাৰণে পাঁচটাৰ ভিতৰত তিনিটা লাগে ত' দুটা কেনচেল কৰিব লাগিছিলে পাঁচটাৰ ভিতৰত মই অৰ্ডাৰ কৰিছিলো বিৰিয়ানী ফ্ৰাইড ৰাইচ চিকেন চাওমিন ভেজ চাওমিন তাৰপিছত আৰু আছিলে তোমাৰ হেৰি ম'ম' ত' তাৰ ভিতৰত আপুনি চিকেন চাওমিন আৰু ভেজ চাওমিনটো কেনচেল কৰিব লাগিছিলে ত' আপুনি কাইলৈ ভিতৰত এঘাৰটামান বজাৰ ভিতৰত আপুনি পইচাটো ৰিটাৰ্ণ কৰিব পাৰিব নেকি মানে মই আপোনাক অনলাইন পে' কৰি দিলো আগতেই ত' সেইকাৰণে মোক লাগিছিলে আৰু